হেল্ল' হয় ফ্লিপকাৰ্ট হেল্পলাইন নাম্বাৰত লাগিছেনে ন হয় মই জয়ন্তই কৈ আছোঁ গুৱাহাটীৰ পৰা একছুৱেলি আপোনালোকৰ ফালৰ পৰা মই এটা যিটো স্মাৰ্টফোন অৰ্ডাৰ কৰিছিলোঁ ওৱান প্লাছৰ ছ' সেইটো মই পালোঁ কেইদিনমান আগতে ছ' প্ৰডাক্টটো ইউজ কৰি মোৰ বহুত ভাল লাগিছে ওৱান প্লাছৰ বহুত প্ৰিমিয়াম ফিল হৈছে মোৰ প্ৰডাক্টটো গোটেইখিনি বস্তু ভালেই পাইছোঁ মই ম'বাইলত ডিছপ্লে' কেমেৰা চাৰ্জিং স্পিড গে'মিং কলিং কোৱালিটী গোটেইখিনি বস্তু ভাল আছে ম'বাইলৰ স্পেছিয়েলী কেমেৰাটো মই বহুত ভাল পাইছোঁ কেমেৰাটো যেতিয়া ফটো এখন ক্লিক কৰোঁ তাৰ আফটাৰ প্ৰচেচিংটো বহুত ভাল হয় মে' বি ডে' হওক বা নাইট হওক বা পোহৰ এন্ধাৰ চবতে ফটো ভালেই পাইছোঁ মই দেন আপোনাৰ চাৰ্জিং স্পিডটো বেছি হোৱাৰ কাৰণে বহুত সুবিধা হৈছে কাৰণ বেছি সময় মোৰ ম'বাইলটো চাৰ্জত লগাই থৈ দিব নালাগে ছ' মই যদি এইটো মানে ফিফটিন মিনিটচৰ কাৰণেও চাৰ্জত লগাই থৈ দিওঁ তেনেহ'লে মোৰ গুছি যায় ছ ঘণ্টা সাত ঘণ্টা আৰামচে গুছি যায় ছ' ধুনীয়াকে চলি আছে আৰু গে'মিংটো বহুত ভাল ম'বাইলৰ গে'মিং কৰো মই ভালেখিনি বহুতকেইটা গেম মই ইনষ্টল কৰা আছে অলৰেদি ম'বাইলত ছ' সেইটো হিচাপত মই বহুত কেইটা গে'ম এতিয়া খেলি আছোঁ গে'মিঙৰ পাৰফৰমেন্স বহুত ভাল ম'বাইল হিটিঙৰ ইছ্যু মই একো পোৱা নাই এতিয়া চাৰ্জিঙৰো ইমান ইছ্যু নহয় ম'বাইল গে'ম খেলিলে যেনেকে ম'বাইল বহুত হিট হয় বা চাৰ্জ বহুত ফাৰ্ষ্ট গুছি যায় ছ' তেনেকুৱা একো ইছ্যু মই এতিয়ালৈকে পোৱা নাই দেন ডিছপ্লে' কোৱালিটী ইজ ভেৰি গুড ডিছপ্লে' খনো বহুত ভাল লাগিছে মোৰ তাতে মই যেনেকে মই বহুত ছিৰিজ এন এণ্ড অল বহুত কিবা কিবি মুভিজ এণ্ড কিবা কিবি চাওঁ মই তাতে ছ' সেইটো হিচাপত ছিৰিজ চালে বহুত মোৰ ভাল লাগে ডিছপ্লে' কোৱালিটীটো বহুত ভাল হয় মানে কালাৰ কনট্ৰাষ্ট এণ্ড অল ব্ৰাইটনেছ চবখিনি ভাল লাগিছে মোৰ ছ' থেংক ইউ ফৰ দা প্ৰডাক্ট